অঁ হেল্ল' দাদা এই মই আপোনাৰ মানে গাড়ীখনত আহিছিলোঁ এতিয়া আপুনি কোৱামতে মই আহিলোঁ আপোনাৰ ড্ৰাইভাৰজন দেখোন বৰ অভদ্ৰ মানে ই মানে ধৰক মোৰ কেশ্ব পইচা নাই এই কেশ্ব পইচা নোহোৱাৰ কাৰণে মই তাক গুগল পে' কৰিম বুলি কৈছোঁ আৰু গুগল পে' সি নামানে গতিকে মই এতিয়া কি কৰিম কওকচোন আপুনি এতিয়াটো ওচৰত এ টি এম এটাও নাই ইয়াৰ পৰা কমচে কম দহ বাৰ কিলোমিটাৰ ওপৰত মানে ধৰক বেছি দূৰত্বত আছে গতিকে এতিয়া মই ইয়াক কি কৰিলে ভাল হ'ব আপুনি কওকচোন আৰু মইতো ধৰক তাৰতো ভাড়াটো দিম বুলিয়ে কৈছোঁ মই নিদিম বুলি কোৱা নাই ন এতিয়া সি ধৰক মোক সুধিয়ে যে দাদা মোক কেশ্ব দিয়ক কেশ্ব দিয়ক বুলি কৈ আছে গতিকেতো মই তাক কেশ্ব দিব নোৱাৰিম নহয় মোৰ ওচৰত কেশ্ব পইচাও নাই মই তাক কৈছোঁ যে জি পে' কৰি দিওঁ নহ'লে মই তোমাৰ ফোন পে' হ'লেও ফোন পে' কৰি দিওঁ তেতিয়া সি কিন্তু মনা নাই তেতিয়াহ'লে আপুনি ক কৈ দিয়কচোন তেওঁক যে তেওঁৰ পৰা আপুনি গুগল পে' টোকে লোৱা বুলি ঠিক আছে